স্কুলত প্ৰিয় বিষয় বুলিবলৈ আছিলে মোৰ গণিত কিয়নো সেই গণিত বিষয়টোত বেলেগ বিষয়ৰ দৰে একো মানে মুখস্থ বিদ্যা তেনেকুৱা বিশেষ মুখস্থ বিদ্যাৰ কৰা দৰকাৰ নপৰে সেই বিষয়টোত কিছুমান নিৰ্দিষ্ট ফৰ্মুলা থাকে ফৰ্মুলা ফৰ্মুলা হিচাপতে সেই যিবোৰ অংক থাকে সেই অংকবোৰ কৰিব পৰা যায় আৰু বিশেষকৈ ভাল লগাৰ কাৰণ এটাই আছিলে কিয়নো সেই বিষয়টো মানে কৰি কিবা ভাল লাগে অংকবোৰ কৰি আপোনাৰ মানে কৰি পেলাই কিবা বিশেষ ভাল লগা যায় সেইকাৰণে বিষয়টো বেছি ভাল লাগিছিলে আৰু যিবোৰ ফৰ্মুলা থাকে সেই ফৰ্মুলাটোৰ আণ্ডাৰত যদি ফৰ্মুলাটো ভুল হয় কেনেবাকৈ অংকটো ভুল ওলায় ফৰ্মুলাটো শুদ্ধ হ'লে আৰু অংক কৰি বিশেষকৈ ভাল লগা হ'ল যেতিয়া অংকটো কৰি পেলাই ফৰ্মুলা হিচাপত ধুনীয়াকৈ যেতিয়া কৰি পেলাই ফৰ্ম অংকটো শুদ্ধকৈ ওলাইগৈ তেতিয়াহ'লে মনটো মানে পূৰা ভাল লাগে আৰু সেই সৰুৰে পৰাই মোৰ সেই অংক গ গণিত বিষয়টো বিশেষকৈ ভাল লাগিছিলে আৰু বৰ্তমানো মোৰ গণিত বিষয়টোতে বেছি হেঁপাহ আছে আৰু ভাল লাগে মানে গণিত বিষয়টো